হেল্ল' ভাইটি মই মানে গাড়ী এখনৰ অৰ্ডাৰ দিছিলোঁ এতিয়া তুমি ক'ত আছা গাড়ীখন আহি পোৱাহি নাই যে মই তোমাক দেখাও নাই